অঁ বাইদেউ আপোনাৰ পাৰ্চেল এটা আছিলে অঁ মই খোৱাং চাৰিআলিত আছোঁ এই চাৰিআলিতে আছোঁ মনজিত ষ্ট'ৰৰ ওচৰত অলপ দেৰি হৈ গ'ল বেয়া নাপাব দেই বাইদেউ কি আহিছে এয়া গম নাপাম নহয় এই টু ফিফটি হয়

অলপ দেৰি হ'ল বেয়া নাপাব দেই আন্ধাৰ হ'ল মানে এই আপোনোৰ অকমান দেৰি হ'ল অঁ এতিয়া পাৰ্চেলটো কেনেকে ল'ব বাইদেউ আপুনি মই যাব নোৱাৰিম নহয় তুমি নিজে আহিব লাগিব নহয় মানে এতিয়া দেৰি হৈ গ'ল কি কৰিম আৰু নহ'লে কেঞ্চেল কৰি দিয়ে নি তেন্তে তুমি ইয়ালে আহিব লাগিব তেন্তে কি কৰিম মই ইমানডোখৰ যাব নোৱাৰোঁ নহয় আজি বাইদেউ অলপ দেৰি হৈ গ'ল আৰু

অঁ এইটো হেৰি ফ্লিপকাৰ্টত অঁ মই হেৰি অকমান আগবাঢ়ি গৈছোঁ আপুনি অকমান আগবাঢ়ি আহক

অঁ কেঞ্চেল কৰিলেহে অ' টি পিটো যায় ইভাগে অ'টিপি নাযায় আপুনি যদি কেঞ্চেল কৰিম বুলি ভাবিছে তেতিয়া অ'টিপি এটা আহিব প্ৰথম আপুনি একচেপ্ট কৰি পিনি মই অ'টিপিটো দিব লাগিব এতিয়া কেঞ্চেল কৰিবলে কনফাৰ্ম হৈ যাব হেৰি মই ইয়াত কেঞ্চেল কৰি দিম আপুনি অকল হেৰি অ'টিপিটোহে মোক দিব লাগে অঁ তেনেকেহ'লে কেঞ্চেল কৰিব নোৱাৰিম নহয় মই অঁ মই অলপ আগবাঢ়ি গৈছোঁ আপুনি আহক অঁ মই অলপ যাম আপুনি আহিব অঁ মই যামেই চাৰিআলিতে আছোঁ অঁ দহ মিনিটমান লাগিব

অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ শুনিছোঁ শুনিছোঁ অঁ গম পাইছোঁ গম পাইছোঁ অঁ এই সোনকালে কৰক আৰু আপুনি মই হেৰি ৰৈ আছোঁ মোৰ যাব লাগে নহয় ডিউটি শেষ হ'ব হ'ল অঁ অঁ তুমি এনেকে নেলাগে নহয় কেঞ্চেল কৰিলেহে লাগে